গ্ৰাম্য অঞ্চলৰ লোকসকলে খেলৰ যোগেদি চাকৰি পাইছে বহুতে পুলিচটো পাইছে চাকৰি সৰু ল'ৰা সৰু কালৰ পৰাই তেওঁবিলাকে গাঁও পৰ্যায়ত লৰা ঢা দৌৰি বোকা পানী লাগি দৌৰা ঢপলা কৰি থাকে আৰু গ্ৰাম্যাঞ্চলৰ পৰাই লোক গৈ পিনি এতিয়া আমাৰ বিশেষকৈ আমি ক'বলৈ গ'লে ভোগেশ্বৰ বৰুৱা অৰ্জুন বঁটা পাই পাইছে তেওঁ গ্ৰাম্যাঞ্চলৰ লোকে তেওঁক সৰু ল'ৰালি কালৰ পৰাই বহুত কষ্ট কৰি মেলি দৌৰা ঢপৰা কৰি তেওঁবিলাকে এতিয়াও অৰ্জুন বঁটা লাভ কৰিলে তেওঁ বহুত কষ্ট কৰিছে কাৰণ কৰা মানুহবিলাকে আমি গ্ৰাম্যাঞ্চলত থকা যিবিলাক আমি লোক এতিয়াও দেখিছো প্ৰায় গ্ৰাম্যাঞ্চলৰ পৰাই ওলাই গৈ তেওঁলোকে হিমা দাস তেওঁ গ্ৰাম্যাঞ্চলৰ মানুহেই

গাঁৱৰ ল'ৰা ছোৱালীবিলাকে বহু বোকা বহুত কষ্টৰে ইয়াত সৰু কালৰ পৰাই কষ্ট কৰি থাকিব লাগে খেতি বাতি কৰিবলগীয়া হয় খেতি বাতি কৰি থাকোতেও বহুত কষ্ট হয় কষ্ট হ'লে তেওঁলোকৰ স্বাস্থ্যবিলাক আটিল আৰু মজবুত হয় সেইকাৰণে চাকৰি বাকৰি ক্ষেত্ৰত তেওঁবিলাকে পুলিচতে হওক বা ফ'ৰেষ্ট ডিপাৰ্টমেণ্টত হওক অন্যান্য দিশত খেলৰ যোগেদি গৈ পিনি চাকৰি লাভ কৰিছে